হয় আমাৰ গাঁৱত ধেৰ ধৰণৰ কুকুৰ আছে কুকুৰবিলাক কিছুমান হয় ভতুৱা কুকুৰ আৰু কিছুমান হয় পোহনীয়া কুকুৰ পোহনীয়া কুকুৰবিলাক মানুহৰ ঘৰত মানুহে পুহি থাকে আৰু ভতুৱা কুকুৰবিলাক ৰাস্তাই ঘাটে ঘূৰি ঘূৰি ফুৰে পোহনীয়া কুকুৰৰ প্ৰকোপটো বেছি হৈছে কাৰণ মানুহে কুকুৰ কিনিবলৈ লৈছে যিহেতু ভতুৱা কুকুৰ ৰাস্তাই ঘাটে পায়েই আৰু ভতুৱা কুকুৰটো পুহিবলৈ দিকদাৰ হয় যিহেতু ভতুৱা কুকুৰে যাক তাক কামুৰি দিয়ে সেই কাৰণে মানুহে পোহনীয়া কুকুৰবিলাক পুহিবলৈ লৈছে যাতে বিলাতী কুকুৰ যেনে বিলাতী কুকুৰ আৰু ধৰক এই বাহিৰৰ পৰা আনা কুকুৰ ঠিক তেনেদৰে ঢেৰ কুকুৰ পুহিবলৈ আৰম্ভ কৰিছে আমাৰ গাঁৱত আৰু কুকুৰবিলাক আনোতেই সৰুতে অনা হয় সৰুতে আনিছিলে মানে আপোনাৰ তেতিয়া বেজি দি মেলি হস্পিতেলত অনা হয় আৰু কুকুৰবিলাকে যাতে মানুহ নাকামোৰে সেই কাৰণে বেজিটো দিয়া হয় কুকুৰৰ পৰা মানুহৰ বহুত উপকাৰ হয় যেনে ৰাতি চুৰ ধৰিবলৈ আহোঁতে কুকুৰবিলাকে ভুকে চোৰ কৰিবলৈ আহোঁতে কুকুৰবিলাকেও ভুকে আৰু মানুহবিলাকক সজাগ কৰে আৰু কুকুৰবিলাকে মানুহৰ একেৰাহে লগতে থাকে আৰু এতিয়া কুকুৰৰ বিষয়ে আৰু ক'বলৈ গৈছোঁ যিহেতু আপোনাৰ কুকুৰবিলাকে মানুহক কামুৰিলে কি বিপদ হ'ব পাৰে কুকুৰবিলাকে মানুহক কামুৰিলে ধেৰ ধৰণৰ বিপদ হ'ব পাৰে যেনে কুকুৰে কামুৰিলে আপোনাৰ ৰেবিজ নামৰ এটা বেমাৰ হ'ব পাৰে যিহে যোনটো বহুত একদম খাটাৰনাক হয় আৰু সেইবিলাকে কামুৰিলে মানুহটো চল্লিছ বছৰৰ পিছত মানুহটোৰ ঢুকাবলৈ আৰম্ভ কৰে কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে আৰু কুকুৰৰ ব্যৱহাৰ আৰম্ভ কৰোঁতে সি কুকুৰৰ নিচিনা হৈ যায়গৈ লাষ্টত সি মৰি থাকেগৈ এতিয়া ইয়াৰ উপকাৰ কি তাৰ কাৰণে আমি কুকুৰটোক বেজি দিব লাগিব এতিয়া আমি যেনেকৈ প্ৰথমতেই ক'লোঁ যে বেজি দিব লাগিব তেনেকেই বেজি এটা দি পেলাই মানুহক বা কুকুৰক বেজিটো দি পেলাই শান্ত কৰিব লাগিব আৰু বেজিটো মানুহকো দিব লাগিব যিহেতু মানুহক কুকুৰে কামুৰিছে যাতে ৰেবিজ নামৰ বিজাণুটো গাত সোমাই নাযায়